আমাৰ কৃষকসকলে জীৱ জন্তুবোৰ জীৱ জন্তুবোৰ নিৰাপদে ৰাখিবলৈ নিৰাপদে ৰাখিবলৈ যেনে ছাগলী পুহিবলৈ গঁৰাল বনাই দিয়া হয় আৰু তাত চাফ চিকুণকৈ চাফ চিকুণকৈ ৰাখিব লাগে সদায় সদায় সদায় চাফা কৰিব লাগে আৰু আৰু যেনেদৰে হাঁহ পুহিবলৈও গঁৰাল বনাই দিয়া হয় তাক চাফ চিকুণ চাফ চিকুণকৈ ৰাখিব লাগে আৰু নিৰাপদে ৰাখিব লাগে ঠাণ্ডা দিনত যেনে কাপোৰ কাপোৰ চাপোৰ দি বতাহ নোপোৱাকৈ ভালদৰে ভালদৰে ৰাখিব লাগে আৰু আৰু ছাগলীবোৰ তেনেদৰে ভালকৈ গঁৰাল বনাই ঠাণ্ডাদিনত বতাহ নোপোৱাকৈ কাপোৰ চাপোৰে মেৰিয়াই মেৰিয়াই ৰাখোঁ মেৰিয়াই ৰাখোঁ আৰু গৰমৰ দিনতো তেনেকৈ ৰ'দ পাবলৈ বাহিৰলৈ বাহিৰৰ বাহিৰত উলিয়াই দিয়া হয় আৰু যেনেদৰে হাঁহ পুহিবলৈও পুখুৰী পুখুৰীত পুখুৰীত পানী পুখুৰী এটা লাগিব তাতে পানীত চৰিব পালে হাঁহবোৰ বেছি ভাল হয় আৰু সোনকালে সোনকালে ডাঙৰ হয় সোনকালে ডাঙৰ হয় আৰু ব্ৰইলাৰ চয়লাৰ পুহিবলৈও তেনেকৈ লাইট চাইট যোগান ধৰা হয় লাইট চাইট যোগান ধৰা হয় আৰু দানা দানা কিনি আনি টাইমে টাইমে দিব লাগে সব খিয়াল ৰাখিব লাগে আৰু যথেষ্ট কষ্ট কৰিবলগীয়া হয় আৰু চাফ চিকুণতাই চাফ চিকুণ কৰি ৰাখিব লাগে বহুতো চাফ চিকুণ কৰি ৰাখিব লাগে বহুত জীৱ জন্তু পুহিলে বহুত উপকাৰো হয় আৰু কষ্ট কৰিব লাগে কিন্তু বহুত উপকাৰ হয় তেনেদৰে আপদালো কৰিব লাগে চাফ চিকুণ পৰিচাল পৰিষ্কাৰ পৰিচ্ছন্নতাই ৰাখিব লাগে আমি ৰাখোঁ তেনেকৈ আৰু যত্ন ল'লেহে যিকোনো বস্তু যত্নৰ ওপৰতহে সেই যত্নৰ ওপৰতহে নিৰ্ভৰ কৰে যথেষ্ট পৰিমাণে ঠাই ইমান বে বেছি জেগাও প্ৰয়োজন নহয় কিছু জেগাও প্ৰয়োজন নহয় ভালকৈ আহল বহলকৈ দিলেই ভাল আৰু যথেষ্ট পৰিমাণৰ ঠাই ভেকচিনেশ্যনৰ যোগান ধৰি ধৰি ধৰিব লাগে কমকৈ কমকৈ ভালকৈ ৰাখিব লাগে আৰু চাফ চিকুণ কৰি পৰিচ্ছন্নতা পৰিচ্ছন্নতা কৰি ৰাখিব লাগে সেইখিনিয়ে কৈছোঁ আৰু